অঁ হেল্লো কওকচোন খুড়া কওকচোন অঁ এই হেৰি নহয় খুড়া কি বুলি কয় এই ল'ৰা ছোৱালীবিলাকৰ গৰম বন্ধ দিলে নহয় অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ ল'ৰা ছোৱালীখিনিক লৈ যাব নেকি অঁ এই আজিকালি মানে নতুনকৈ চিনেমা হল এটা খুলিছে কল্পনা চিনেমা হল বুলি তাতে নতুন চিনেমা এখন আহিছে তাকে চাবলৈ যাম বুলি ভাবিছোঁ অঁ ল'ৰা ছোৱালীখিনিক এই চিলড্ৰেন পাৰ্কলৈ লৈ যাম বুলি ভাবিছোঁ ওলাব নেকি অঁ কোনোবা এদিনা ওলাব নহ'লে কোনদিনা ওলাব কাইলৈ অঁ হয় নেকি তেনেহ'লে দিনতে পাতি ল'ম কাইলৈ অঁ অঁ ঠিক আছে হ'ব তেনেহ'লে ৰাখিছোঁ